অঁ গম পাইনে মই ৱাছিং মেচিন এটা লৈছিলোঁ মানে ইমান বেয়া এক্সপেৰিয়েঞ্চ সেইটো আৰু কি কম মইতো বেলেগক নল'ব বুলিয়ে কম ছাগে এইটো বিষয়ে মানে ইমানেই বেয়া আহিলে বেয়া মানে কি আৰু কাৰেণ্টৰ হেৰিটো বেছি হৈছে এতিয়া বিলে আমাৰ বেছি উঠি গৈছে আৰু ৱাৰডালো ইমান মানে ভাল নাহিলে আৰু কি কম আৰু মানে হাতে কাপোৰ ধুই থাকোঁতেই মানে ভাল আছিলে ছাগে দেই ভাল আছিলে আৰু মানে এতিয়া আপোনাৰ কাপোৰো চাফা নহয় মানে আৰু চাৰ্ফো ভালকৈ গোল নাখায় পানীটোও ভালকৈ নহয় কি যে প্ৰব্লেম আহি গৈছে এতিয়া আৰু দামো ইমান বেছি ল'লে ন ত বেলেগেতো ল'ব নালাগে ছাগে আৰু মইতো ঘৰৰ মানুহক ছাগে আৰু কাকো ল'ব নিদিম আৰু ইমান হেৰি হৈছে যেতিয়া ইমানখিনি প্ৰব্লেম হৈছে আৰু